শৈশৱত খেলি ভাল পোৱা মোৰ কিছুমান প্ৰিয় খেল বুলি ক'বলৈ গ'লে মাৰ্বল কাবাডী চোৰ পুলিচ লুকা ভাকু আদি আছিল মোৰ প্ৰিয় খেল আমি যেতিয়া স্কুললৈ যাওঁ স্কুল ছুটী হোৱাৰ পিছত ঘৰলৈ আহি আবেলি মোৰ লগৰবিলাকৰ লগত লগৰবিলাক বুলি ক'লে যেনে মোৰ প্ৰিয় বন্ধু কেইটামান আছিলে যেনেকৈ অৰূপ শৰ্মা লক্ষীনন্দন তাৰপিছত ৰমেশ ৰহিম এনেবোৰ বন্ধুৰ লগত মই প্ৰিয় খেলসমূহ মই খেলিছিলোঁ যিহেতু মই গাঁৱলীয়া জেগাত বাস কৰোঁ ইয়াত বহু পৰিমাণৰ খেল দেখা পোৱা যায় তাৰ ভিতৰত আমি মাৰ্বল খেলিছিলোঁ আমি এজনে আনজনৰ লগত মিলি তেওঁৰ এটা এটা মাৰ্বল দি আমি মাৰ্বলটো টিকোৱা আৰু যদি টিকাব পাৰোঁ তেতিয়া আমি যোনজনে টিকাব তেওঁক আমি যি পৰিমাণৰ মাৰ্বল দিব লাগে সেইটো আগতেই তৈয়াৰ কৰা হৈ হোৱা থাকে আৰু তেনে পৰিমাণে আমি মাৰ্বল দিওঁ বা আমি লাইন পাতি মাৰ্বলবিলাক ৰাখি মাৰ্বলবিলাক টিকোৱা আমি কিছুমান পদ্ধতিৰে খেল খেলিছিলোঁ আৰু তেনকৈয়ে আমি লুকা ভাকু এজনে আনজনক চুব লাগে বা ক'ব লাগে যে এইজনক মই দেখিলোঁ বুলি তেনেকৈ আমি লুকা ভাকু খেলিছিলোঁ আৰু চোৰ পুলিচ বুলি ক'লে যিহেতু গাঁৱলীয়া অঞ্চলত বহু ধৰণৰ অৰণ্য হাবি জংঘল থাকে আমি তেনেকৈ হাবিতো গৈ আমি তেনেকৈ চোৰ পুলিচ খেলি ভাল পাইছিলোঁ এনেকৈ আমি খেলবিলাক খেলিছিলোঁ আৰু এইপ্ৰকাৰৰ খেলসমূহৰ ভিতৰত কিছুমান নীতি নিয়মো দেখা পোৱা যায় যেনেকৈ চোৰ পুলিচৰ ক্ষেত্ৰত দুই এজন আমি পুলিচ বনাই লওঁ লগতে আমি বহু পৰিমাণৰ লোকে আমি কি কৰোঁ চোৰ হৈ লওঁ চোৰ হৈ আমি দূৰত গৈ লুকাই থাকোঁ আৰু দুজন বা এজনৰ এজন যিজন পুলিচ হয় সেই দুজনে বা এজনে গৈ আমাক বিচাৰি উলিয়ায় তেনেকৈ আমি চোৰ পুলিচবিলাক খেলিছিলোঁ আৰু কাবাডীটো আমি প্ৰায় জানোৱেই কেনেকৈ খেলে কাবাডী বুলি ক'লে মাজতে এডাল আঁচ টনা হয় আৰু দুটা পাৰ্টী থাকে দুই দলৰ মাজত দল থাকে দুই দলৰ মাজত এজনে গৈ আন দলৰ কাৰোবাৰ এজনক চুই অহাটো আমি তেনেকৈ আমি খেলিছিলোঁ আৰু তাৰপিছত আনজনৰ আন দলৰ এজনে আহি আমাৰ দলৰ কাৰোবাক চুই আমাক মানে পৰাজয় কৰা তেনেকে আমি কাবাডী খেলসমূহ খেলিছিলোঁ আৰু এনেকুৱা কিছুমান নীতি নিয়মৰ খেল আমি খেলি খুব ভাল পাইছিলোঁ শৈশৱত